ঘৰত পোহা চৰাইৰ বাবে সাধাৰণ খাদ্য বুলি ক'লে ধান মাহ সৰিয়হ ঘেঁহু সকলোখিনিয়ে পৰে মই সাধাৰণতে চাউল ধানটো কমেই খুৱাওঁ প্ৰথম অৱস্থাত মই চাউল উলিয়াই পেলাই চাউলটো মিলত পিছা মানে ফুটাই আনি ভাত বনাই সিহঁতক প্ৰথমতে মই ভাত হিচাপে খাবলৈ দিওঁ ভাতটো অলপ কোমল কৰি তাত লগত ঘেঁহুৰ পৰা যিটো মানে চাউলৰ পৰা যিটো হেৰি ওলায় ধান ফুটাওতে যিটো টুঁহ ওলায় সেই টুঁহটোৰ লগত মিলাই মই দানা হিচাপে সিহঁতক দিনত দুই তিনিবাৰ কৈ খাবলৈ দিওঁ আৰু তাৰ লগতে মই সমানে সমানে দানা খোৱাৰ পাছতে ঠিক দুই তিনি মিনিটৰ পাছতে মই পানী খাবলৈ দিওঁ দিনত দুই তিনিবাৰকৈ সিহঁতক খাবলৈ দিওঁ ইয়াত তেনেকৈয়ে মই এসপ্তাহমান খোওৱাৰ পাছত যেতিয়া এসপ্তাহমানত সিহঁত অলপ তাতকৈ ডাঙৰ আহাৰ খাব পৰা হৈ যায় তেতিয়া মই সিহঁতক আমাৰ ঘৰতে আমি খুব

যিটো দানা সৃষ্টি হয় ঘৰতে যিটো দানা প্ৰস্তুত কৰোঁ সেই প্ৰস্তুতকৰণখিনি সিহঁতক খাবলৈ দিওঁ সেইখিনি খোৱাৰ পাছত সিহঁতে লাহে লাহে ডাঙৰ হ'বলৈ লৈ সিহঁতৰ তাৰ ঘৰত সেই দানাখিনি খোৱাৰ উপৰিও ডাক্তৰৰ লগত পৰামৰ্শ কৰি যদি কিবা সিহঁতৰ অসুখ বিসুখ হ'ব পাৰে অসুখ বিসুখৰ ঘৰুৱা প্ৰতিকাৰ হিচাপে মই

বেমাৰত পৰিবলৈ ধৰে আৰু সিহঁত উঠিব নোৱাৰা বেমাৰ যিটো ভৰি লেঙুৱাই বা পাখি ডেউকা ভাগি যায় তেনেকুৱা হৈ যায় তেনেকুৱা অসুখ হ'লে মানে সিহঁত

আৰু মই সিহঁতক বেছিভাগ বস্তু মানে দানা হিচাপে ঘৰতে প্ৰস্তুত কৰিয়ে খুৱাওঁ মই কিনা দানা সিহঁতক একোৱে নুখুৱাওঁ এ যিখিনি ঘৰুৱা দানা ঘৰতে পায় অমিতা কলগছ কচু এই গোটেইখিনি মিহিকৈ কাটি ডাঙৰ কেৰাহীত লগত তুঁহ গুৰি আৰু পলিচ দি সিজাই সেইটো ঠাণ্ডা কৰি পেলাই লগত সিহঁতক খাবলৈ দিওঁ সিহঁতক সেই বস্তুটো যেতিয়া খুওৱা হয় সিহঁতৰ খুব ধুনীয়া মাংস গোট ধৰে সিহঁতৰ গাত আৰু কম দিনতে সিহঁত উপযুক্ত মানে মাংস পেশীৰযুক্ত চৰাই হৈ যায় আমাৰ আমাৰ ঘৰত যিমানখিনি হাঁহ আৰু কুকুৰা আছে মোৰ ঘৰততো হাঁহ আৰু কুকুৰাই বেছি আছে হাঁহটো প্ৰায় এশ ওচৰা ওচৰি আছে কুকুৰাও তেনেকৈ পঞ্চাছৰ ওপৰত আছে বৰ্তমান সিহঁত কুকুৰাখিনি প্ৰায় এতিয়া মোৰ তিনিশ গ্ৰামৰ ওপৰত হৈছে আৰু হাঁহখিনি প্ৰায় এক কেজিৰ পৰা ডেৰ কেজিৰ চাইজৰ হৈ আছে সিহঁতক মই বৰ্তমান ঘৰুৱা খাদ্য হিচাপে ভাত দিওঁ এটা টাইমত আৰু এটা টাইমত তুঁহ গুড়ি এ কলপচলা কচু আৰু মাকৈ মাজে মাজে মাকৈটো দিওঁ সিহঁতক মই খুব কমেই এৰি দিওঁ ফিচাৰীত এবাৰ দিনটোত এবাৰহে এৰি দিওঁ এবাৰ এৰি দি পেলাই সিহঁতক আকৌ মাতি আনি মই গঁৰালত ভৰাই গঁৰালতে খাবলৈ দিওঁ যেতিয়া সিহঁতক এৰি দিয়া হয় এৰি বেছিকৈ দৌৰি ফুৰিলে সিহঁতক গাত মঙহবোৰ নাথাকে সিহঁতি খিনাই যাবলৈ ধৰে যেতিয়া সিহঁতক গঁৰালত বান্ধি পেলাই খুওৱা হয় সিহঁত খুব সোনকালে শকত হৈ যায় সিহঁতৰ মাংসবিলাক ওলমি পৰে আৰু তেতিয়াই গ্ৰাহকৰ চকুত লগা হৈ যায় সেইকাৰণে আমাৰ ঘৰৰ চৰাই চৰাইবিলাক মানে হাঁহ আৰু কুকুৰাবিলাক সকলো গ্ৰাহকেই খুব মন পচন্দ হয় বুলি কয় কাৰণ মই সিহঁতক ঘৰৰ ভিতৰতে বান্ধি খানা খাবলৈ দিওঁ সদায় সিহঁত খুব মৰমীয়াল হৈছে দেখাত আৰু সিহঁতক মই খুব মৰম কৰোঁ সিহঁতৰ ঘেঁহু মাকৈ চয়াবিন এইবিলাক আ মই খুব কমেই খুৱাওঁ মাকৈটো খুৱাওঁ বাৰু ঘেঁহু আৰু চয়াবিনটো মই খুব কম খুৱাওঁ মই মাকৈটো ঘৰত আছে আমাৰ ঘৰত কৰা হয় মাকৈ আৰু চাউলৰ পলিচটো খুৱাওঁ এ এই দুটা একেলগে মানে হেৰিয়ত মিলত পিছাই আনি পেলাই সিহঁতক টাইমে টাইমে মই খাবলৈ দিওঁ সিহঁতে সেয়া খাই যথেষ্টখিনি

যথেষ্ট পৰিমাণে কণী দিয়ে মই কণীৰ পৰাও যথেষ্ট স্বাৱলম্বী হৈছোঁ মাংসটোতকৈও মই কণীটোৰ পৰাহে বেছিকৈ স্বাৱলম্বী হৈছোঁ মই এটা কণীত দহৰ পৰা পোন্ধৰ টকা দামত বিক্ৰী কৰিব পাৰোঁ আৰু মই এদিনত প্ৰায় ত্ৰিছৰ পৰা চল্লিছজনী হাঁহে কণী পাৰে যেতিয়া মই এদিনতে ত্ৰিছ চল্লিছটা কণী বিক্ৰী কৰিব পাৰোঁ তেতিয়া মোৰ খুব ভাল লাগে কাৰণ মই যত্ন কৰিছোঁ কাৰণে ঘৰুৱা দানাখিনি প্ৰস্তুত কৰি সিহঁতক খোৱাব পাৰিছোঁ কাৰণে সিহঁতে খুব কম দিনতে মোক কণী দিয়ে কণী দি পেলাই মই সেইখিনি বিক্ৰী কৰি মই স্বাৱলম্বী হ'ব পাৰিছোঁ আৰু মোৰ লগতে মই ঘৰখনো ঘৰখন মোৰ পৰিয়ালটো মোৰ ল'ৰা ছোৱালীক মই সুখেৰে জীৱন যাপন কৰাই চলাই নিব পাৰিছোঁ মোৰ এই যি ব্যৱসায়ী হাঁহ আৰু কুকুৰা যি পালন কৰি মই স্বাৱলম্বী হৈ আছোঁ মোৰ এই ক্ষেত্ৰখনত মোৰ মানুহজনে বা মোৰ পৰিয়ালৰ মোৰ ল'ৰা ছোৱালী সকলোৱে মোক সহযোগ কৰে সেই সহযোগতে মই সুখী হৈ আনন্দিত হৈ মোক মই দুগুণ উৎসাহেৰে আৰু কাম কৰিবলৈ মানে আশা ইচ্ছা প্ৰকাশ কৰিছোঁ এয়া সকলো মানুহে মোৰ পৰা পোৱালি এ কিনিব মানে পুহিবলৈও কিনি নিয়ে মোৰ ওচৰৰ পৰা আৰু সিহঁত তেওঁলোকেও কয় আপোনাৰ ঘৰৰ পৰা নিয়া হাঁহকেইটা বা কুকুৰাকেইটা খুব ভাল মাংসপেশী আৰু ডাঙৰ হয় মানে খাবলৈ যেতিয়া মাংস হিচাপে নিয়ে তেতিয়াও খুব ভাল পায় পুহিবলৈ নিলেও সঁচটো বহুত কি জাতৰ বুলি সোধে মোক মইতো হাঁহ হাঁহৰ ক্ষেত্ৰত মই থলুৱা যিটো পাতি হাঁহ কয় সেইটোৱে পুহি আছোঁ আৰু সবতকৈ মই মানে ভাবোঁ হাঁহৰ ক্ষেত্ৰত এ অন্যান্য হাঁহতকৈ থলুৱা যিটো কেম্বেল কেম্বেল হাঁহটো ভাল নহয় সেইটোত ইমান লাভ হ'ব নোৱাৰে মানে পাতি পাতি হাঁহ যিটো কয় সেই পাতি হাঁহটোৱে একেবাৰে উপযুক্ত হাঁহ বুলি ভাবোঁ খুব কম দিনতে কণী দিয়ে খুব কম দিনতে সিহঁত ডাঙৰ হয় আৰু সিহঁতৰ বেছি যত্ন ল'ব নালাগে সিহঁতৰ নিজৰ যত্ন নিজে নিজে হৈ যায় কাৰণ গঁৰালৰ ভিতৰতে সিহঁতক ৰাখিব পাৰি খালী যেনিবা এটা কথা মন ৰাখি মনত ৰাখিবলগীয়া কথা যে যেতিয়া গঁৰালৰ ভিতৰত আমি এশৰ পৰা দুশ হাঁহ আৰু কুকুৰা ৰখা হয় দুয়োটা বস্তু একেলগে ৰাখিব নালাগে হাঁহ আৰু কুকুৰা পৃথকে পৃথকে ৰাখিব লাগে

যেতিয়া সেই বস্তুটো দি থ'লে এটা চাইডে হাঁহ আৰু এটা ছাইডে কুকুৰা থাকে সেই দুটা বস্তু পৃথক হৈ থাকে পৃথক হৈ থাকিলে সিহঁতৰ মাজত দন কাজিয়া খোৱা কামোৰা এইবিলাক নালাগে আৰু তেতিয়া নিজে খুব সোনকালে দুইটা বস্তুৱে দুভাগে মানে মিলা প্ৰীতিৰে চলিব পাৰে কিন্তু লগতে যেতিয়া হাঁহ আৰু কুকুৰা একেটা গঁৰালতে থাকে তেতিয়া হয় কুকুৰাই হাঁহক খুতি মাৰিব বা হাঁহে কুকুৰাক কিবা অন্যায় কৰিব তেনেকুৱা ধৰণৰ হ'লে সিহঁতেও সমান পৰিমাণে বা উপযুক্ত পৰিমাণে খাদ্য খাব নোৱাৰে খাদ্য খোৱাত সিহঁতৰ বিসংগতি ঘটে আৰু বিসংগতি ঘটাৰ লগে লগে কিছুমান হাঁহ খিনাই যাব কিছুমান কুকুৰা খিনাই যাব কিছুমান হাঁহে খাব নোৱাৰি মৰি যাব কুকুৰাৰ খুঁট খাই তেনেকুৱা মানে হোৱা দেখা যায় সেইকাৰণে হাঁহ আৰু কুকুৰা গঁৰাল দুটা সদায় পৃথক পৃথক হ'ব লাগে পৃথক পৃথক হ'ব লাগে আৰু লগতে যেতিয়া হাঁহ আৰু কুকুৰা গঁৰালকেইটা সদায় বালিচঁহীয়া মাটি হ'ব লাগে মানে তুঁহগুৰি মানে মাটি হ'লেও তাত তুঁহ দি বালি দি পেলাই সদায় সিহঁতি থকা ৰুমকেইটা শুকান কৰি ৰাখিব লাগে শুকান কৰি ৰাখিলে মানে সিহঁত থাকি ভাল পাব খেলি ভাল পাব আৰু লেতেৰা পেতেৰা হৈ থাকিলে সেই গা হাঁহ কুকুৰাবিলাক সদায় মৃত্যুমুখলৈ আগবাঢ়ি যায় সেইকাৰণে সদায় যিমান পাৰে সিমান চাফ চাফ চিকুণ পৰিপাটিকৈ ৰাখিব লাগে পৰিপাটিকৈ ৰাখিলে হাঁহ কেতিয়াও বেমাৰ নহয় আৰু কুকুৰাও বেমাৰ নহয় যদি মানে বালিচঁহীয়া নহয় যদি আলতীয়া মাটি হয় তেতিয়া মই মোৰ ক্ষেত্ৰত মই সদায় সিহঁতক যিটো মৰাপাটৰ বস্তা সেই বস্তাটো তলত পাৰি যেতিয়া পোৱালীবোৰ বেছিকৈ ওলায় পোৱালি হৈ থাকে ডাঙৰ হ'লে সেইটোতে কাম নকৰোঁ মই যেতিয়া পোৱালী হৈ থাকে পোৱালি অৱস্থাত মই সদায় বস্তা পাৰি পেলাই তলত ওপৰত ভাল মানে কাপোৰ আৰু কাপোৰ কাপোৰজাতীয় বস্তু মানে সিহঁতৰ সিহঁতি ঠাণ্ডা নোপোৱাকৈ

থাকিবলৈ দিয়াৰ লগে লগে সিহঁতে খুব ভাল পায় আৰাম পায় আৰম পায় মানে সিহঁত কেতিয়াও বেমাৰ নহয় সিহঁতৰ আমাৰ ঘৰত থকা হাঁহ কুকুৰাবোৰৰ খুব কমেই বেমাৰ হয় আৰু যথেষ্ট ডাঙৰ হৈছে এতিয়া হাঁহখিনি মই এতিয়া বৰ্তমান সেই কৈছোঁৱে নহয় অমিতা কচু কলগছ আৰু তুঁহগুৰি সিজাই মই ঘৰুৱা আহাৰ সিহঁতক তৈয়াৰ কৰি দিছোঁ দিনত দুই তিনিবাৰ কেতিয়াবা চাৰিবাৰো দিবলগীয়া হয় সেয়ে সিহঁত খুব ভাল পায় মানে সেই ঘৰৰ যিটো দানা হয় ঘৰৰ যিটো খাদ্য হয় সিহঁতি ঘৰুৱা খাদ্য খাই খুব ভাল পায় দোকানৰ দানাটোতকৈ সিহঁতি ঘৰুৱা খাদ্য খাবলৈ বেছি ইচ্ছা কৰে সেইকাৰণে মই দোকানৰ খাদ্য

ভাতটো মিহিকৈ বনাই লৈ পেলাই পলিচৰ লগত সানি ধুনীয়াকৈ খাব পৰাকৈ তেনেকৈ খুৱাওঁ তাৰপাছত

মানে অধিক অধিক যদি আৰু আপোনালোকে ইয়াতকৈও বেছি পুষ্টি খুৱাওঁ বুলি ভাবে ইয়াতকৈ পুষ্টি ঘৰুৱা হিচাপে আৰু ভাত আৰু আপুনি সেইটোৱে খুৱাব পাৰিব আৰু অমিতা এইখিনি বস্তুকে খোৱালে যথেষ্ট পুষ্টি পাব